হেল্ল' চিল্কালয় হয়নে মই যে যোৱাকালি শাড়ী কিনিছিলোঁ বহুত ভাল লাগিছে আৰু দুখনমান পাম নেকি বাৰু পিন্ধি ইমান ভাল লাগিছে গৰমৰ দিনত মোৰ পাতলা নীলাটো আৰু বেঙুনীয়াটো আৰু পাতলা গোলপীয়াটো লাগিছিলে তিনিখনমান লাগিছিলে শাড়ী যদি আছে কিনিম আপুনি খবৰটো দিব মোৰ তিনিজনী বোৱাৰীৰ কাৰণে লাগে মোৰ বহুত ভাল লাগিছে শাড়ীখন পিন্ধি সেইকাৰণে মানে আকৌ আপোনালোকলৈ ফোন কৰিছোঁ পাৰিলে সোনকালে জনাব দেই